শোণিতপুৰ জিলাত কৰা মোৰ খেতিসমূহ হৈছে ধানৰ খেতি কৰা হয় কুঁহিয়াৰৰ খেতি কৰা হয় শাক পাচলিৰ খেতি কৰা হয় আৰু প্ৰধানকৈ চাহপাতৰ খেতি কৰা হয়

আমাৰ ইয়াত ধৰক ধানৰ খেতি শোণিতপুৰ জিলাত ধান আৰু চাহপাতৰ চাহিদা আটাইতকৈ বেছি চাহপাত এতিয়া ধান আৰু চাহপাত বুলি ক'লে আমাৰ ইয়াৰ পৰা ধান আৰু চাহপাত আপোনাৰ ফেক্টৰীত যায় ফেক্টৰীৰ পৰা সেয়া আপুনি চৰকাৰৰে কিনা হয় আৰু বেলেগ বেলেগ চহৰ বা বেলেগ বেলেগ জিলাসমূহলৈ প্ৰদান কৰা হয় আমাৰ শোণিতপুৰৰ ঢেকীয়াজুলিৰ অংশৰ চাহপাত বেছিকৈ উৎপাদন কৰা হয় চাহপাতখিনি ফেক্টৰীলৈ গৈ সেইখিনি চাহপাত প্ৰস্তুত কৰি পেলাই সেইখিনি চাহপাত আপোনাৰ বেলেগ বেলেগ জিলাসমূহ আৰু পাইকাৰী বা আৰু পাইকাৰী দোকানবিলাকলৈ প্ৰদান কৰা হয় সেইবোৰ দোকানৰ পৰা আকৌ কিছুমান খুচুৰা মূল্য়ৰ দোকানীবিলাকে খুচুৰাকৈ পাইকাৰী হিচাপে কিনি খুচুৰাকৈ বিক্ৰী কৰে আমাৰ ধানখেতিৰ বাবে প্ৰধানকৈ আৰু ধানখেতি আৰু কুঁহিয়াৰ খেতিৰ বাবে প্ৰধানকৈ বৰষাকাল বৰষাকাল নাইবা বসন্ত বৰষাকাল আৰু গ্ৰীষ্ম কালৰ যোনটো মাজৰ সময়টো সেইটো ঋতু বহুত অনুকূল আৰু চাহপাত খেতি চাহপাত খেতিৰ বাবে বৰষাকাল আৰম্ভ হোৱাৰ পৰা কেই কেইদিনমানৰ আগৰ পৰা সেই ঋতুতো অনুকূল